অঁ হেল্ল' হৰি দা নি বাৰু অঁ কি কৰিছ আছ অঁ হেৰি নহয় এই এই কাইলে হেৰিলে যাম বুলি ভাবিছোঁ অঁ টাউনলে এই মানে বিশাললৈ অঁ সেইকাৰণেতো তোক মানে সুধিছোঁ পাৰিবিনে নাই তই যাবলৈ অঁ এঘাৰটামান বজাতে যাম বুলি ভাবিছোঁ অঁ এই টম এই বাবা আমাৰ অঁ এই বাবা টমটমখনতে উঠিম আউ অঁ হেৰি বিশাললৈ যামচোন দেই দুইজনী মোৰ মানে একদম ভাল ভাল মোৰ মানে এতিয়া বিশালত মানে একদম বহুত বস্তু ল'বলৈ আছে অ' একদম মানে ইমান বস্তু অভাৱ হৈ আছে পাম নাই বাৰু মই সেই মিক্সাৰ এটা ল'ম বুলি ভাবিছোঁ পাম নাই বাৰু তাত অঁ অঁ অঁ অঁ তাৰপা আকৌ হেৰি এই ঘৰ ঘৰ মোচা জাৰু এডাল লাগে তাৰপিছতে আকৌ ইষ্ট্ৰি এটা ল'ম বুলি ভাবিছোঁ তাৰপাছতে আকৌ মানে এই পৰ্দা কেইখনমান লাগে ব'হাগ বিহু আহিছে যে অঁ সেইকাৰণে বিশালত তাৰ পৰা আকৌ পৰ্দা কেইখনমান তাৰপিছত আকৌ এই হেৰি কাপ প্লেট তেনেকুৱা মানে কাপ প্লেটো যোৱা কেইটামান অঁ আনিলে আকৌ ডিচ পায় নাই মানে ডাঙৰ ডাঙৰ ন বহুত দিন যোৱাই নাই বাৰু তেওঁ সেইকাৰণে যাম বুলি ভাবিছোঁ আৰু বহুত বস্তু অঁ আকৌ এই কুচন ক'ভাৰ কেইটামান অঁ অঁ বিহুলকে এতিয়া বুলি ভাবিছোঁ আৰু কৰি লৈ আহিম বুলি আকৌ সদায় যাবও নোৱাৰোঁ নহয় ক'ভাৰ কেইটামান বোলো আনিম আকৌ এই ভৰি মোচা হেৰি এখনো লাগে দলিচা এখন সেয়াও ভাবিছোঁ তাৰপিছতে আকৌ সেই অঁ বজাৰ হ'ব আৰু টমটমতে আকৌ ভৰাই লৈ আহিম আৰু অঁ গোটেই সৰহকৈ আকৌ সদায় যা সদায় যাবলে নাই নহয় ন বজাৰ কৰি ল'ম বজাৰ কৰি লৈ পিনি যাওঁতেই বজাৰলৈ যাওঁতেই আমি হেৰিহঁতৰ ঘৰত সোমাই যামচোন দেই এই ছবিহেঁতৰ ঘৰত ছবি সেইদিনাখন মানে মাতিছিলে যোৱাও নাই অঁ সেই ছবিয়ে মাতিছিলে বোলে আহিবিচোন বোলে আমাৰ ঘৰলৈ এদিন তেতিয়া সেই মই বোলো এদিন বিশাললৈ যোৱা কথা আছে এই যাওঁতে বোলো তহঁতৰ ঘৰত সোমাম সেই বোলো ক'লো তাইক তাই কৈছো অঁ এই পৰহিনে কেতিয়া মই তিনিআলিলৈ যাওঁতে বেংকলৈ যে গৈছিলোঁ সেইদিনা সেই তেতিয়া পাই পিনি তাই কৈছিলে তহঁতি বোলে নোযোৱাই হ'লি নহয় নহয় যাওঁতেই সোমাই যাম আমি বিশাললে যাওঁতেই সোমাই যাম আকৌ হয় নহয় বিশাললে যাওঁতেই সোমাই যাম আৰু তাৰপা তাৰ অঁ বজাৰ কৰি সোমাবলে দিগদাৰ হ'ব আকৌ হেৰি অন্নপ্রশনও আছে নহয় আকৌ হেৰিয়েৰ দ্বিগন্ত এতিয়া ছোৱালীজনী যে হৈছিলে অঁ এই তাইলৈ আকৌ অন্নপ্রশন খাবহি লাগিব সেই তাইলৈ কিবা এটা আনিব লাগিব কি আনিম জানো কি আনিলে ভাল হ'ব বাৰু

হেই নহয় একেবাৰে পানী কেঁচুৱা নহয় চোলা দিলে ভাল নহয় এতিয়া এবছৰ এবছৰ হ'লে মানে খেলা ধূলা দিব ভাল আকৌ এতিয়া এবছৰ হোৱা নাই নহয় কিবা যদি এনে গিলাচ পায় নাই বাই এনেকুৱা যে হেৰিও যে গিলাচবোৰ পায় যে চামোচৰ সৈতে এইটো কি বুলি কয় পিতলৰ কিমান মান ল'ব বাৰু অঁ কাঁহৰ বাতি ন পিতলৰ বাতিও পায় ন অঁ তেনেকুৱা বাতি এটা চামুচ এখনে তেনেকুৱাকৈ দিম বুলি ভাবিছোঁ তহঁতক মাতিছে নে নাই মাতিছে অঁ বিশালতে ল'বি বিশালতে ল'বি অঁ তাকে মই ভাবিছোঁ সেইখনতে ধেৰ বজাৰ মানে একেবাৰে মানে আৰু বিহুলৈ আকৌ নেযাওঁ আৰু বুলি আৰু মানে বহুত বজাৰ মানে লিষ্ট বনাই লৈছোঁ আৰু লৈ আৰু মানে অঁ বনাই থৈছোঁ আৰু মানে মানে গ'লে আৰু বিশালৰ পৰা মানে ভালে মানখিনি বস্তু আনিম বুলি ভাবি আছোঁ আৰু তাৰপিছত অন্নপ্রশনো খাব লাগে আকৌ সিহঁতৰ ঘৰলেও যাব লাগে আকৌ এখন আহি আকৌ গোটৰ কামো আছে সেইখন আৰু মানে এতিয়া মানে সোনকালে যাব লাগিব সোনকালে যাম আৰু দহটামানতে যাম বুলি ভাবিছোঁ এই মানে হেৰি এইটো বাবাক মাতি হেৰি কৰি দিম আৰু ফোন কৰি দিম বাবা আহিব তাৰ লগতে যাম আৰু তাক ৰখাই থ'ম আৰু অঁ ভাড়া থাকে তাৰ সেই আগতীয়াকে ক'ব লাগিব কৈ দিলে সি বাৰু আহিব আহি ছবিৰ ঘৰত সোমাই লৈ আৰু তাৰপিছতে যামগৈ আৰু দুজনী দেই অঁ সেইটোকে কৰিব লাগিব অঁ সোনকালে ওলাব লাগিব অঁ বজাৰ ধেৰ দেৰি হয় পায় আকৌ বিচাৰোতে বিচাৰোতে আকৌ বস্তুবোৰ বিচাৰোতে কিমান টাইম লাগে বাৰু বহুত টাইম লাগে নহয় ক'বলে হে পাই অঁ তাৰপিছত হেৰি বিশালত বাৰু হেৰি পায় নাপায় বাৰু এইটো কি বুলি কয় অ'ভেন অ'ভেন পায় চাগে ন খোৱা বস্তুও পায় নহয় কিবা কিবি দালি চালি এনেকৈ লৈ আহিব পাৰিম নেকি অঁ পেকেটকে থাকে ন দালি চালিবোৰ মিঠাতেল অঁ পইচা হে কথা আৰু পইচা পুৰা যদি মিলেগে মানে এনেকে হেৰি লৈ আহিম বুলি ভাবিছোঁ অলপ পেকেটৰ বস্তু মানে দালি চালি মিঠাতেল আনিম আৰু খাম এতিয়া যিমান যায় আৰু অঁ বেছিদিন নাই নহয় সেইটো কথা সেইটো কথাকে মানে ক'বলৈকে তোলে মানে হেৰি অঁ তই কি কি ল'বি

এনে আকৌ অঁ পৰ্দা চৰ্দা লাগে এতিয়া বিহু আহিছে অঁ সেইকাৰণে লিষ্টখন বনাই ল'ব লাগে লাহে লাহে বনাই আছোঁ এটা দুটাকে মানে লিখি আছোঁ আৰু তাৰপৰা এতিয়া এই আহোঁতে অঁ সোনকালে যাম আৰু সোনকালে গৈ আৰু এতিয়া ক'বলৈহে সোনকালে গৈ ঘূৰি আহোঁতে চাৰিটামান বাজিব অঁ চাৰিটামান বাজিব হে ঘৰ পাওঁ মানে আকৌ তাত সোমা আকৌ এতিয়া হেৰিলে যাওঁ অঁ ছবিয়ে চাহ খুৱাইনো ক'ত পঠিয়াব ভাতো খুৱাই পঠিয়াব টাইমে হ'ব বহুত

অঁ সেইকাৰণে ভাবিছোঁ মানে এই দুইটায়ে কামে বোলো লগতে কৰি আনো বস্তুখিনি লৈ আহোঁ আকৌ সেই অন্নপ্ৰশনও আকৌ যাবলৈ নাই আৰু একেবাৰে লৈ আহিম হয় নহয় বাকী ভাল ভাল আহোঁ ভাল ভাল ভাল বুলিহে আকৌ এয়া ফুৰিবলৈ হেৰিলে ওলাইছোঁ নহ'লে নে ক'ত আৰু ভাল বুলি ভাবিয়ে

তেতিয়া অঁ অঁ তই আকৌ সোনকালে ওলাবি আকৌ তই আকৌ অকণমান দে হেৰি কৰ দেৰি কৰি থাকো সোনকালে ওলাবি দেই সেই নাই সেইবোৰ সেইদিনাখন হেৰি কৰি হেৰি কৰি দিবি এই সেইদিনাখনলে অকণমান সোনকালে ওলাবি আৰু একদম নাই নাই সেইবোৰ বাদ দিবি অকণমান হেৰিলৈ গ'লে অকণমান সোনকালে যাব লাগে অঁ হ'ব তেতিয়াহ'লে দেই ৰাখোঁ অঁ হ'ব দে